বেংকৰ বিষয়ে মোৰ বহুতো বেয়া অভিজ্ঞতা আছে কিয়নো আমি বেংকলৈ যাওঁ আমি আমাৰ বহুতো ইম্পৰ্টেণ্ট কাম কৰিবলৈ আৰু সেই অভিজ্ঞতা যদি আমাৰ প্ৰথম অৱস্থাতে বেয়া হয় তো আমিও সেই বেংকৰ কাৰণে আমাৰ বেয়া ভাৱ আছে যেনেকৈ যদি আমি বেংকৰ কৰ্মচাৰীৰ ওচৰত কিছু কাম লৈ যাওঁ আমি আৰু কৰ্মচাৰীসকলেও তেওঁলোকে টাইমত বেংকৰ অফিচ নোখোলে কিয়নো তেওঁলোকে নটা বজাৰ কাম তেওঁলোকে দহটা বজাত কৰে আৰু আৰু চবতছে প্ৰথম কথা যদি কোনো গাঁৱৰ মানুহ যদি বেংকলৈ আহি তেওঁলোকৰ নিজৰ কাম বা তেওঁলোকৰ নিজৰ প্ৰব্লেম লৈ আহে আৰু সেই কাম যদি সোনকালে হয় তেতিয়া মানুহেও ভাল পায় কিন্তু এই কাম সেই বেংকৰ কৰ্মচাৰীহঁতে বহুত দেৰিলৈকে তেওঁলোকে ৰখাই থয় বা মানুহক নিজৰ শাৰীৰিক কষ্টও দিয়ে আৰু তাৰ উপৰিও যদি কোনো ব্য়স্ত বয়সষ্ঠ মানুহ বা কোনো আইতা বা ককা আহিও যদি তেওঁলোকে ইমান দেৰি ৰখিব নোৱাৰে তেওঁলোকে তেওঁ সেই দিন তেওঁলোকৰ শেষ এনেই ব্যৰ্থ যায় তো এই মোৰো কিছুমান সমস্যা আছে যেনেকৈ তেওঁলোকে সময়ৰ কাম সময়ত কৰি নিদিয়ে বা লেনদেনৰ সময়তো তেওঁলোকে বহুতো সময় লগায় বা কেতিয়াবা ব বহুতো লোণ ষ্টে' কৰি পেনি বা তেওঁলোকে কেঞ্চেলো কৰি দিয়ে এনেকুৱা সময়ত আমাৰ মিডিল ক্লাছ বা গাঁৱৰ মানুহৰ বহুত দিগদাৰ সন্মুখীন হ'বলগা হয় আৰু এই কাৰণতে বেংকেও বেংকে কোনো ৰিস্ক পাছত ল'ব নিবিচাৰে তাৰ লগতে বেংকৰ মানুহৰ ব্যৱহাৰতো বহুত কথা আহে যেনেকৈ তেওঁলোকে ব্যৱহাৰতো বহুত অলপ বেয়াকৈ ব্যৱহাৰ কৰে বা কোনো যদি বেলেগ মানুহ বা কোনো সৰু বা ডাঙৰ চাই তেওঁলোকে ব্যৱহাৰৰ ওপৰত তেওঁলোকে ভেদাভেদ ভেদাভেদ কৰা মই দেখোঁ আৰু তেওঁলোকে যদি কামৰ কাৰণে বহুত দীঘল শাৰী বা কোনো কাৰণত বেংকৰ এমপ্লয়ী তেওঁলোকে কামলৈ নাহা বা সেনেকুৱা বহুতো প্ৰব্লেম আমি দেখা পাওঁ আৰু এই কাৰণেই যোন মানুহ যোনে গাঁৱৰ পৰা আহে তেওঁলোকেও এখন বা দুখন গাড়ী তেওঁলোকে পায় গাঁৱৰ পৰা আহিবলৈ নগৰলৈ বেংকৰ কাৰণে সেই গাড়ীও তেওঁলোকে এৰিব লগা হয় আৰু তেওঁলোকেও নিজৰ শাৰীৰিক কষ্ট বা মেণ্টেল কষ্টও তেওঁলোকে ভূগিব লগা হয় আৰু ইয়াৰ বিষয়ে দীঘল শাৰী বা লিখা লিখি কামতো তেওঁলোকে যোনে লিখিব নাজানে বা পঢ়িব নাজানে তেওঁলোকৰ লগতো বেংকে ভাল ব্যৱহাৰৰ কাৰণে ইমানটা তেওঁলোকে কোনো উপায় উলিয়াই দিয়া নাই